আমাৰ ঠাইবিলাকত পৰ্যটনস্থল আৰু পৰ্যটনস্থলবিলাক উন্নত কৰাৰ বাবেই চৰকাৰ বা গ্ৰান গ্ৰাম পঞ্চায়তলৈ মোৰ পৰামৰ্শ আছে কিছুমান যেনে আমাৰ বাৰিষা বতৰত আমাৰ পৰ্যটনস্থলবোৰ যিবিলাক ঠাই আমি অহা যোৱা কৰোঁ বাটেৰে সেই ঠাইবিলাক বহুত বেছি পৰিমাণে বেয়া হয় বোকা হয় পানী হয় মানুহবোৰ অহা যোৱা কৰিব নোৱাৰে সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব নোৱাৰে সিহঁতৰ বহুত অসুবিধা হয় আন আন মানুহবিলাকেও অফিছ থাকে স্কুল থাকে বিভিন্ন কামৰ কাৰণে বাহিৰলৈ যাবলগীয়া হয় বিভি মানুহবিলাক বিভিন্ন কাৰণত অসুবিধাৰ সন্মুখীন হয় বিভিন্ন সমস্য়াই দেখা দিয়ে সেইবাবে মোৰ এটাই ক'বলগীয়া যে সোনকালে যে চৰকাৰ বা গ্ৰাম পঞ্চায়তে আমাৰ এই পৰ্যটনস্থলখিনি সোনকালে ঠিক কৰি দিয়ে যাতে মানুহখিনি সূচাৰুৰূপে সযতনে অহা যোৱা বা চলাচল কৰিব পাৰে